মোৰ প্ৰিয় খেল বুলি ক'বলৈ গ'লে মই ফুটবল আৰু ক্রিকেট দুয়োটাই ভাল পাওঁ বাৰু যদিও মানে ক্রিকেটটো বেছি ভাল পোৱা হয় বেছি ভাল পোৱা হয় মানে কেলৈ আমি সৰুৰ পৰা লগৰখিনিৰ লগত ক্রিকেটেই খেলি থকা হৈছে যে আমি সৰুতে কি হৈছিলে প্ৰায় এঘাৰজনমান লগা ল'ৰা লগ হৈ পিনে আৰু ওচৰৰ গাঁওখিনিত গাঁওখিনিত যোনখিনি লগৰ থাকে সিহঁতৰ লগত খেলিব যাওঁ নতুবা স্কুলত খেলা পাতোঁতে আমি স্কুলৰ লগৰখিনিৰ লগত ইটোৱে মানে দুই তিনিটা দল বনাই খেলোঁ ত' সেনেকৈ যেতিয়া সৰুৰ পৰা খেলি থাকিলোঁ ক্রিকেটটো ত' তেতিয়া সেইকাৰণে মানে ক্রিকেটটো বেছি ভাল লগা হ'ল তাৰ পিছত লাহে লাহে যেতিয়া ডাঙৰ হ'লোঁ তেতিয়া এম এছ ধোনীৰ খেল দেখিলোঁ ত' তেখেতে বহুত ভাল খেলিছিলে ত' তেখেতৰ খেল চাই চাই মানে তেখেতৰ খেলৰ প্ৰিয় হৈ গ'লোঁ ত' তেতিয়া পৰা ক্রিকেটটো আৰু বেছি ভাল লগা হ'ল তাৰ পিছত বৰ্তমান বিৰাট কোহলি তেখেতৰ খেলো ভাল লাগে ইমান বেয়া নহয় তাৰ পিছত